আমি সৰুৰ পৰাই দেখি আহিছোঁ আমাৰ মা দেউতাই কেনেকৈ গৰু ছাগলী প্ৰতিপালন কৰে আৰু আমিও কেনেকৈ প্ৰতিপালন কৰিব লাগে শিকি আহিছোঁ এতিয়া বৰ্তমান সময়ত আমাৰ ঘৰত কেইবাটাও গৰু ছাগলী হাঁহ কুকুৰা আছে সেইবিলাকেই সেইবিলাককে আমি বিভিন্ন ধৰণে প্ৰতিপালন কৰি আহিছোঁ কোন সময়ত দানা পানী যোগাৰ কৰিব লাগে আমি দেখি আহিছোঁ আৰু সেইমতে কৰিছোঁ বেমাৰ হ'লে ডক্টৰ ওচৰলৈ গৈ ডক্তৰক মাতি আনি কেনেকৈ চিকিৎসা কৰিব লাগে আমি আমি শিকি আহিছোঁ গতিকে গতিকে আমি জীৱ জন্তু বিভিন্ন ধৰণে প্ৰতিপালন কৰি প্ৰতিপালন কৰিব জানো